আমাৰ এই অঞ্চলত প্ৰায়েই ব্যৱহাৰ হোৱা চিম কোম্পানীসমূহ হৈছে বি এছ এন এল এয়াৰটেল জিঅ' ভি আই আৰু ইয়াৰ আটাইতকৈ ভাল নেটৱৰ্ক বুলি ক'বলৈ গ'লে জিঅ' আৰু এয়াৰটেলে বেছি চলে কিন্তু কেতিয়াবা কিছুমান জেগাত জিঅ' নচলে এয়াৰটেল চলে এয়াৰটেল নচলে জিঅ' চলে মানে এই দুটাই হৈ থাকে আৰু আৰু বাকীখিনি বি এছ এন এল বি এছ এন এলো চলে কিন্তু বহুত মানে স্থিৰ নহয় বস্তুটো কেতিয়াবা চলিব কেতিয়াবা নচলিব কেতিয়াবা একেবাৰে নেটৱৰ্ক নাপায় তেনেকুৱা আৰু কিন্তু বি এছ এন এল ৰ এতিয়া হেৰি এটা দিয়ে ইহঁতে ব্ৰডবেণ্ডৰ কানেকশ্যন এটা দিয়ে ইথাৰনেট কেবল কিন্তু সেইটো সেইটো কিন্তু ভাল দেই তাৰ স্পীড মানে তাৰ স্পীড আছে একদম এইবিলাক বেংকে চেংকে ইউজ কৰে মানে সেই সেইটো মোটামুটি ভাল স্পীড কিন্তু বাকী বি এছ এন এল ৰ নেটৱৰ্কৰ ওপৰত ভৰসা কৰি মানে আমি তাৰ ইণ্টাৰনেটটো ব্যৱহাৰ কৰিম বুলি বহি থাকিব নোৱাৰোঁ তো সেইকাৰণে জিঅ' বা এয়াৰটেল সেই দুটাই মানে বেছিকৈ আমি ব্যৱহাৰ কৰোঁ আৰু তাৰপাছত আমাৰ ইয়াত কিছুমানে ভি আই টো চলায় কিন্তু সেইটো অকল কথা পাতিবলৈ নিচিনাকৈ হয় মানে বাকী তাৰ ইণ্টাৰনেটটো চলাই ইমান এটা সন্তুষ্টি লাভ কৰিব নোৱাৰি বহুত বহুত বেছি শ্ল' হয় তাৰপাছত বাকীতো তেনেকৈ আৰু নেটৱৰ্ক প্ৰভাইডাৰ নাই যোনে ইণ্টাৰনেট দিয়ে এইকেইটাই এইকেইটাই প্ৰায় চলি থাকে